হেল্ল' হেল্ল' অ' হেল্ল' অ' দিব লাগিছিল কেতিয়া কেতিয়ালৈ দিলে মানে ভাল হ'ব সুবিধা হ'ব সবৰে অ' তাকে ৰেংক হ'ল্ডাৰ কেইটা অ' অ' অ' হেৰি সকলোৰে এতিয়া বহীবিলাক চাই হৈছে নাই জানো বহীখিনি চাই শেষ হ'লে মানে

সোনকালে খবৰ কৰি পিনে তেনেহ'লে ৰিজাল্টটো মানে আউট কৰিলে কৰিলে ভাল হ'ব ন অ' অ' মিটিংখন অ' অ' মিটিংখনৰ কাৰণে এতিয়া আমি প্ৰথমতে এই বহীখিনি চাই পিনে মাৰ্কখিনি সোনকালে আপ্ল'ড কৰিব লাগিব তাৰপিছত সেইটো সিদ্ধান্তটো লোৱা হ'ব নে কি হয় অ' অ'